ঘৰৰ চৌপাশ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তুটো হ'ল আমি গছ গছনি ৰুব লাগে যে ইয়াৰ পৰা আমি অক্সিজেন পাওঁ তেনেস্থলত আমি ঘৰৰ চৌপাশে চাফ চিকুণ কৰি ৰাখিব লাগে গছ গছনি লগাব লাগে স্বাস্থ্যসন্মত অকল গছগছনিতে নহয় চাফ চিকুণতাতো থাকে লেতেৰা আৱৰ্জনাবোৰ আমি দূৰত ৰাখিব লাগে পানী জমা হোৱা বচ পানী জমা হ'ব দিব নালাগে য'ত ম মহৰ দৰে বিজাণু বিজাণু বি বি বিয়পোৱা পোকবোৰ থাকে তেনেকুৱা তেনেকুৱা জাগাবোৰ আমি আটাইতকৈ চাফা কৰি ৰাখিব লাগে গছ গছনি তাৰ সলনি আমি

আমি হয়তু বহুতো কাম কৰোঁ যিবোৰ প্লাচ যিবোৰ আমি দোকানৰ পৰা বস্তু কিনি আনোঁ সেইবোৰ প্লাষ্টিক সেইবোৰে যিবোৰ ব্যৱহাৰ হয় সেইবোৰ আমি যাতে য'তে ত'তে নেপেলাওঁ আমি সেইবোৰ বস্তু আমি ৰিচাইকেল কৰিও ইউজ কৰিব পাৰোঁ পেলাই দিয়াৰ সলনি পেলাই মাটি প্ৰদূষিত কৰাৰ সলনি আমি সেইবোৰ ঘৰত আকৌ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু কিছুমান মানুহে ক'লে ভাৱে যে আমি কৰিলেনো কেনেকে হ'ব আটাইবোৰেটো নকৰে কিন্তু সেইটো মিছা তেনেকে কৰিব নালাগে আ আমাৰ পৰিৱেশটো যিমানেই আমি ভালদৰে ৰাখিম আমাৰ স্বাস্থ্যও সিমানেই ভালে থাকিব চাফ চিকুণতাটো বহুত বেছি জৰুৰী সেইবোৰ আমি যদি ধ্যান ৰাখোঁ তে আমি যদি এতিয়াৰ পৰাই আমি ধ্যান ৰাখোঁ তেতিয়াহ'লে আমাৰ পিছৰ প্ৰজন্মটোৰ তেনেকেই ভাবিব যে আমাৰ ঘৰখন চাফ হয় চাফা হৈ আছিলে তেনেকে আমিও ৰাখিম আমাৰ আগৰ মানুহ মানুহকেইজনৰ নিচিনা আমি এতিয়াতে যদি চাফাকে ৰাখোঁ ভৱিষ্য়তত আমাৰ বহুত লাভ হ'ব সেইটো এইবোৰ ব্যৱস্থা ল'ম বুলি মই ভাবিছোঁ বা মই লওঁ তেনেকুৱা ব্যৱস্থা